সংহত হাঁহ কুকুৰা পালনৰ ধাৰণাটোৰ বিষয় অলপ ক'বলৈ লৈছোঁ ইয়াৰ সুবিধাসমূহ হৈছে হাঁহ কুকুৰা পুহিবলৈ হ'লে সৰুৰপৰা যত্ন কৰিব লাগিব প্ৰথমতে কণী উমনি দি পোৱালিকেইটা ওলোৱাৰ পাছত পোৱালিকেইটা ভালকৈ যত্ন কৰি ডাঙৰ কৰিবই লাগিব মই ভাবিলোঁ যে হাঁহ কুকুৰা ঘৰত এনেই মাইকী মানুহ ঘৰতটো থাকি লাভ নাই হাঁহ কুকুৰাকেইটামান পুহিলেই লাভ লাভ কৰা হ'ব সেইটো কাৰণে হাঁহ কুকুুৰাৰ হাঁহকেইটামান কুকুৰাকেইটামান পুহিব ল'লোঁ প্ৰথম আৰম্ভণিৰপৰা আপডাল কৰি ধুনীয়াকৈ ডাঙৰ কৰি ডাঙৰ কৰিলোঁ তাৰ পিছত হাঁহ কুকুৰাকেইটা ডাঙৰ হোৱাৰ পাছত মই উমনি দি আকৌ পোৱালি ওলিয়ালোঁ তেনেকৈ তেনেকৈ মোৰ হাঁহৰ সংখ্যা কুকুুৰাৰ সংখ্যা বাঢ়িবলৈ ল'লে তেনেকৈ মই কুকুৰা বিকিলেও দুটকা পইচা পাওঁ হাঁহ বিকিলেও দুটকা পইচা পাওঁ তেনেকৈ মানে কি সেই হাঁহ কুকুৰা পালন কৰিও অকণমান সুবিধা পোৱা হয় মানুহৰ পইচা দুটকা পোৱা হয় পইচা দুটকা পালেই মানুহৰ সুবিধা হয় হাঁহ তো বহুত ধৰণৰ থাকে হাঁহ হৈছে এতিয়া কেম্পেল হাঁহ ৰাজহাঁহ পাতিহাঁহ লোকেল হাঁহ আকৌ কুকুৰাও আছে তেনেকৈ ব্ৰইলাৰ হওক কইলাৰ হওক লোকেল কুকুৰা হওক তেনেকৈ বহুত ধৰণৰ আছে তো তেনেকৈয়ে কুকুৰা হাঁহ পুহি পিনে মানুহে কুকুৰাও দুটা বিকিব পাৰি হাঁহো দুটা বিকিব পাৰি মানুহে তেনেকৈ তেনেকৈ পুহি গ'লে মানে হেৰি কৰিলে মানে পইচা দুটকাও পোৱা যায় পুহিও ভাল লাগে কৰিও ভাল লাগে চোতালখনত হাঁহ কুকুৰাকেইটা পুহি ঘূৰি ফুৰিলে দেখিও ভাল লাগে তাকেই আৰু

তাকে কৰি কিনে হাঁহ কুকুৰা কেম্পেল হাঁহ ৰাজহাঁহ পাতিহাঁহ তেনেকৈ তেনেকৈ মই এতিয়া কুকুৰা লোকেল কুকুৰাটোৱে পুহিছোঁ আৰু ব্ৰইলাৰেই পুহিছোঁ হাঁহো তেনেকৈ সেই ঘৰুৱা হাঁহটোৱে পুহিছোঁ কেম্বেল হাঁহ পুহিছিলোঁ সেইকেইটা ডাঙৰ হ'ল বিক্ৰী কৰা হ'ল এতিয়া তেনেকৈ মই পোহা নাই সেই সুবিধাসমূহ হাঁহ কুকুৰাৰ সেই বিষয়ে মানে পুহিলে যে লাভৱান হয় কণী বিক্ৰী কৰি পইচা পোৱা যায় হাঁহ কুকুৰা বিক্ৰী কৰি পইচা পোৱা যায় সেয়াই তাকে মই ক'লোঁ অঁ